অঁ যতীন এই দেউতাৰ খবৰটো শুনি বৰ বেয়া লাগিছে অঁ ইমান দিন বেমাৰ হৈ আছিলে ভাল হ'ব বুলি ভাবিছিলোঁ আৰু নহ'ল ন অঁ এতিয়া আৰু চিন্তা নকৰিবি আমিও ওচৰ চুবুৰীয়া আছোঁ সকলোৱে মিলি জুলি কামবোৰ কৰি লৈ যাম অঁ আৰু এটা কথা নহয় এতিয়া ইয়াৰ কাগজ এখন উলিয়াব লাগিব নহয় জন্ম যেনেকৈ উলিয়াব লাগে বাৰ্থ চাৰ্টিফিকেট তেনেকৈ মৃত্যু হ'লেও উলিয়াব লাগে নহয় আমি গৈ পেলাই ওচৰৰ স্বাস্থ্য কেন্দ্ৰত পঞ্জীয়ন কৰিবগৈ লাগিব কৰাৰ পিছতহে চাৰ্টিফিকেটখন দিব আৰু আজিকালি কিছুমান নিয়মো আছে খৰি দিয়া মানুহৰো চহী লাগে সেইবোৰ ৰাখিছনে যদি ৰাখিছ সেইবোৰ গাঁওবুঢ়াৰ কাগজ লাগিব গাঁওবুঢ়াই লিখি দিব লাগিব আৰু নাৰ্চজনীয়েও লিখি দিব লাগিব সেইবোৰ নি পেলাই আমি অফিচত জমা দিব লাগিব নহ'লে কোৰ্ট এফিডো কৰিব লাগিব অঁ যদি নোৱাৰ আমি সহায় কৰি দিব পাৰিম জনাবি যদি নোৱাৰ